অঁ ভাল ভাল খুৰা আপোনাৰ ভালনে মই খুৰা আপোনাৰ ঘৰতে আছো কওক হয় হয় ভাল কথাই কৈছে আপুনি মই মই শিকাই আছোঁ আপোনাৰ

কে কে তাৰিখলৈ দিবা মিটিংখন কেই তাৰিখলৈকে বাইছ তাৰিখে দিবা ঠিক আছে বাইছ তাৰখে মই কেইটা বজাত তুমি দিবা মই তোমাক কল টাইমটো কৈ দিম মই টাইমটো মই কি কৰো বাইছ তাৰিখে কি আছে চাই লওঁ অঁ টাইমটো মই ক'ম হা তোমাক আপোনাক মানে টাইমটো মই কৈ ল'ম ঠিক আছে ঠিক আছে ভাল চিন্তাই ক কৰি কৰিছে আপোনালোকে মই ধুনীয়াকৈ হয় হয় মই শিকোৱাত আছোঁ বাৰু হয় হয় মই মই মই মই শিকাই আছোঁ মই আপ মই আপোনাৰ বহুত জেগাত শিকাই আছো আপোনাৰ মই এতিয়া মই তিনি জেগাত শিকাই আছোঁ মই বহু মোৰ লগত বহুত বয়সস্থ মানুহে শিকি আছে মই তোমালোকৰ তাতো আপোনালোকৰ তাতো যদি সেই কেম্পটো দিয়ে মই তাতো শিকামগৈ এতিয়া বাইছ তাৰিখে মোক আপুনি কে কেইটা বজাত মাতে

ঠিক আছে ঠিক আছে মই যাম আপুনি চিন্তা কৰিব নালাগে আপুনি কেই তাৰিখে মিটিংখন দিব মোক আগতে কথাটো ক'ব কিন্তু মানুহ কিমানজন মানুহ হ'ব পোন্ধৰ পৰা বিছজন মানুহ হ'ব নহ্ আপুনি মানুহ অলপ হ হয় হয় মই ইমান দূৰৰ পৰাও যাম যিহেতু মোৰ কিবা এটা খৰচাও দিব লাগিব আপোনালোকে অঁ সেইটো দি সেই সেইটো দিব লাগিব আপোনোক সেইটো মানে কেনেকৈ দিয়ে কি ধৰণে দিয়ে আমি বাইছ তাৰিখে পাতি ল'ম হয়নে বাৰু হয় সেইকাৰণে মানুহ কেইজনমানক আপুনি বেছিকৈ চাব বেছিকৈ মানুহ চালেহে যাতে মোৰো অকণমান সুবিধা হয় হয় হয় মই আৰু আপোনালোকৰ তাত সেই পাৰিলে সৰু সৰু ল'ৰা ছোৱালীবোৰকো শিকাব পাৰে আপুনি সেইটো অঁ হয় হয় দুটা টাইম লৈ ল'ব মই অঁ অঁ বয় সেই অঁ সেই কঁকাল বিষ অঁ সেইবোৰ কাৰণে নহ্ ঠিক আছে ঠিক আছে আপোনাক মই যাম যাম আপোনালোকৰ বয়সস্থ মানুহবোৰক মই অকণমান শিকাই দিম তেওঁলোকৰ কাৰণে মই ইমান বিশেষ মই ব মোক দিব নালাগে ইমান বিশেষ ধৰণৰ মানে কোনো মাচুল দিব নালাগে তেওঁলোকৰ কাৰণে মই ধৰি লওক সদায় আছোঁ আৰু তেওঁলোক মোৰ দেউতা স্বৰূপ মানুহ তেওঁলোকৰ কাৰণে মই য যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই সহায় কৰিম মই কি বাইছ তাৰিখে কৈ দিবা মই তেতিয়া কৈ দিম আপুনি মই কেতিয়া যাম মই যাম ঠিক আছে ঠিক আছে দছটা বজাতে মিটিংখন দি দিব মিটিংখন দিলে সোনকালে দিলে ভাল মোৰো আজৰি হ'ম তেতিয়া দিনটোৰ কাৰণে ঠিক আছে ঠিক আছে মই পি মই মই ৰেডি আছোঁ আপোনালোকে যেতিয়া মাতে মই তেতিয়াই যাম অঁ মানুহখিনিক আপোনালোকে গোটোৱাটোৱে কথা মানুহ দুজনমান সৰহ হ'লে মোৰ ভাল লাগে শিকাই মই ধুনীয়া অঁ জেগাটুকুৰা অলপ যিডোখৰত হয় অকণমান এটা ক্লাবত হ'ব নহ্ আপোনালোকৰ ঠিক আছে ঠিক আছে ক্লাবত হ'লে ভালেই হয় আৰু জেগা চেগাবোৰ অলপ পৰিষ্কাৰ কৰি কৰি কৰি থ'ব আপোনালোকে পৰিষ্কাৰ যিহেতু আমাৰ খেল পৰিষ্কাৰ পৰিচ্ছন্নতাতো আমাৰ মেইন বস্তু সেইকাৰণে পৰিষ্কাৰটো আপোনালোকে কৰি থ'ব দেই মই যাম মই যাম বুলি আপোনাক কথা দিছোঁ মই বাইছ তাৰিখে যিহেতু যামেই আৰু কথা পাতি ল'ম আৰু জেগাটো চাই ল'ম কি কি প্ৰয়োজন হ'ব কি লাগিব মই আপোনালোকক কৈ আহিম আপোনালোকে বস্তুখিনি গোটাই দিব ঠিক আছে ঠিক আছে হ'ব তেতিয়া'হলে খোৱা ধন্যবাদ থাকিল